হেল্ল' দাদা আপুনি অট' চলাই নহয় নে কাইলৈ মোৰ ষ্টেট বেংকলৈ যাবলগীয়া আছে আপুনি কাইলৈ ভাড়া আপোনাৰ আছে জানো নাই যদি কাইলৈ নটা বজাত পোৱাকৈ আমাৰ এঙাৰখোৱা পৰা আমাৰ ঘৰলৈ শিঙিমাৰিলৈ আহিব লাগে আহিব আৰু ন বজাত আমি ঘৰৰ পৰা ওলাই যাম দহ বজাত আমি সেই বেংক পাবগৈ লাগিব